অকল অসমীয়া জনা লোকসকল প্ৰব্লেমত পৰে বহুত প্ৰব্লেমত পৰে কৰ্ম সংস্থাপনৰ ক্ষেত্ৰতে হওক হা এই শিক্ষাৰ ক্ষেত্ৰততো আজিকালি বহুত মানে ল'ৰা ছোৱালীক নিজৰ মাক বাপেকে ইংলিছ মিডিয়ামতে দিয়া হৈছে কাৰণ আমাৰ নিজৰ মাতৃভাষা হ'ল অসমীয়া এতিয়া অসমীয়াটো আমি নিজৰ মাজত পাতিব পাৰোঁ আমি বুজি পাওঁ আমাৰ একো প্ৰব্লেম নহয় কিন্তু বাহিৰা যদি দেশত যোৱা হয় তেতিয়া ইংৰাজী আৰু হিন্দীটো নহ'লে নহয়েই কাৰণ তাত আমাৰ অসমীয়া ভাষাটো বুজি নাপায় সেইটো ইণ্ডিয়াত ইণ্ডিয়াৰ বাহিৰত যদি যোৱা হয় বিশেষকৈ এই কোনোবা বেলেগ এডোখৰ বেলেগ কান্ট্ৰি এখনত তাত ইংৰাজীটো লাগিবই ইংৰাজী নহ'লে আপোনাৰ ভাষা কোনেও বুজি নাপাব তাত সেইকাৰণে বহুত প্ৰব্লেমত পৰে অকল অসমীয়া শিক্ষা জনাসকল আজিকালি অসমীয়াৰ লগতে হিন্দী আৰু ইংৰাজী জনাটোও বহুত প্ৰয়োজন কাৰণ আপুনি নিজৰ জেগাডোখৰত থাকিয়ে কৰ্ম সংস্থাপন নাপালে বাহিৰা জেগাডোখৰত যাবলগীয়া হৈ যায় বাহিৰত গ'লে আপোনাৰ নিজৰ ভাষাটো তেখেতসকলে বুজি নাপাব সেই গতিকে প্ৰব্লেম কিছুমান হয়